এখন খেল খেলিবলৈ হ'লে বহুতো নিয়ম মানি চলিব লাগে এখন খেল খেলিবলৈ হ'লে বহুতো বস্তু প্ৰয়োজন হয় আৰু যিবোৰ বস্তু প্ৰয়োজন নহয় তাত অনা নিয়ম নাই সেইবাবে মানুহে যোনবোৰ বস্তু প্ৰয়োজন হয় তাকেই নিব লাগে